হেল্ল' এই কেব ড্ৰাইভাৰ হয়নে মই মানে কেব এখন বুক কৰিছিলোঁ এই শিৱসাগৰৰ পৰা গুৱাহাটীলৈ যাম বুলি মই মানে যাব নোৱাৰা হ'ল মানে প্ৰবলেম হ'ল মোৰ মানে ল'ৰাটো এডমিশ্যন দিবলগীয়া হ'ল টিচাৰে ক'লে যে বোলে এডমিশ্যন আজি লাষ্ট ডেটেই হ'ল সেইকাৰণে হাততো পইচা নাই অলপ মানে বিচাৰ খোচাৰ কৰি মোৰ মানে সময় হ'ল সেইকাৰণে যাব নোৱাৰা কাৰণে মই এতিয়া পাঁচশ টকা এডভাঞ্চো দিছিলোঁ এতিয়া এই এডভাঞ্চৰ পইচাখিনি মই মানে পাম নাই বাৰু কেতিয়া পাম আৰু মই বেলেগ এখন মানে ৰিচিট যাবলৈহে সিদ্ধান্ত কৰিছোঁ কাৰণ কেলৈ তাত গ'লে মোৰ অকণমান কষ্টও হ'ব এডমিশ্যন দিবলৈ লোৱা কাৰণেতো মই নগ'লে নহয় তাত মানে অভিভাৱক মাতিলে অভিভাৱকৰ দ্বাৰা বোলে তাত ছাইন কৰিব লাগিব বোলে সেইকাৰণে মই মানে যাব নোৱাৰিলোঁ আৰু মোৰ এতিয়া এই পইচাটো ঘূৰাই পালে মই ভাল পাওঁ আৰু সোনকালে কাৰণ কিয় ইখনতো মই মানে হেৰি বুক কৰিব লাগে সেইকাৰণে মই মানে সেইটোকে সিদ্ধান্ত কৰিলোঁ নহ'লে যাবলৈ লৈছিলোঁৱে বাৰু এতিয়া সেই প্ৰবলেমটো নোহোৱা হ'লে মই যাব পাৰিলোহেঁতেন এতিয়া সেই প্ৰবলেমটো হোৱা কাৰণে মানে ল'ৰাটোতো এডমিশ্যন দিব লাগিব ল'ৰাটোতো ভৱিষ্যতৰ কথা এটা আছে কাৰণ কেলৈ যদি দেৰি হৈ যায় তেতিয়া শিক্ষকেও অকমান দিগদাৰী কৰে সেইকাৰণে মই মানে অলপ মানে প্ৰবলেমত পৰিছোঁ আপুনি মোক যেনে তেনে পইচাটো ঘূৰাই দিয়ক ঘূৰাই দিলেহে মই মানে আকৌ ইটোত এডভাঞ্চ মানে এডভাঞ্চ দিব পাৰিম